এই সাপ সাপেখাতি আপোনাৰ স্বাস্থ্য কেন্দ্ৰৰ ৰিচিপশ্যন চেণ্টাৰত লাগিছে নাই বাৰু এইটো হয় নেকি আচ্ছা মই ইয়াৰপৰাই ফোন কৰিছিলোঁ কথাাৰ এটাৰ কাৰণে জানিবৰ কাৰণে ফোন কৰিছিলোঁ মই আজি কেইবাদিনো ধৰি এজন ৰোগীৰ মানে এটেণ্ডেণ্ট হিচাপে ইয়াতে আছিলোঁ কিন্তু ইয়াৰ যিটো স্বাস্থ্যৰ ক্ষেত্ৰত যিটো মানে গাফিলতি দেখিও বেয়া লাগিছে আৰু সা সুবিধাৰ ক্ষেত্ৰতোচোন একোৱেই নাইকিয়া এখনচোন ঢোক্ ঢাক্ বজোৱা এখন চৰকাৰৰ কিবা এটাহে দেখিছোঁচোন ইয়াত আপোনাৰ কোনো মেডিচিন ইয়াত সময়মতে নিদিয়ে নাই বুলিয়ে কয় আৰু যিকেইটা মেডিচিন পাওঁ এক্সপায়াৰ ডেট মোটামুটি শেষ হওঁ শেষ হওঁ টাইমতে প্ৰায় দিয়েহি আহি পিনি আৰু এইকেইটা খোৱাবলৈ হ'লে পেচেণ্টোতো আৰু অসুখীয়া হ'ব বুলি ভাবিতো ইয়াত ৰাখিবলৈকে ভয় হৈছে এতিয়া তাকে কি কৰিলে ভাল হ'ব আপুনি মোক দিহা পৰামৰ্শ এটা দিব বুলিয়ে মই আপোনাৰ ওচৰলৈ ফোন এটা কৰিছোঁ নাম্বাৰটো লৈ পিনি হয় হয় মোৰ ইয়াত এই মা আছিলেহি আপোনাৰ হস্পিটেলত আপোনাৰ তেওঁ বেলেগ একো নাই কাঁহ আৰু জ্বৰ আছিলে কিন্তু কাঁহ জ্বৰ আপোনাৰ মেডিচিন তেওঁলোকে ফ্ৰীকৈ পাব বুলি কাগজখন লিখি দিলে আপোনালোকৰ যিটো প্ৰাথমিক ইয়াত কেন্দ্ৰৰ যিটো আপোনাৰ ঔষধালয় বিভাগ আছে তাত গ'লোঁ তাত এক্সপায়াৰ ডেট এই অহা জানুৱাৰীত শেষ হওঁ শেষ হওঁ দৰৱহে উলিয়াই দিছে আপোনাৰ আজিটো ডিচেম্বৰ শেষেই হ'ল এতিয়া এই দহ পোন্ধৰ দিন যদি ৰিস্ক লৈ মই কেনেকৈ দৰব খোৱাওঁ বাৰু কওকচোন বাাৰু সেইকেইটা দৰৱ খোৱাবলৈ ভয় হৈ মই বাহিৰৰপৰাই দৰব কিনিব লগা হৈছে আপোনাৰ আৰু বাকীখিনি সুবিধা বুলিবলৈ ক'বলৈ পেচেণ্টে এজনক গৰমপানী এটোপা খোৱাবলৈ ইয়াত পানীৰ কোনো ব্যৱস্থা নাই লেট্ৰিনৰতো দুৰ্যয়ময় আপুনি গ'লেতো এবাৰ গ'লে কিবা আৰু নালাগে আৰু যাবলৈ দ্বিতীয়বাৰ আপোনাৰ লেট্ৰিন হয় হয় হয় হয় হয় হয় কিন্ত আপোনালোক এইবোৰ জইণ্ট ডাইৰেক্টৰে আহি পিনে আপোনালোকক চেকিং কৰিবলৈ নাহে নেকি আপোনালোকৰ আউট চাইড বুলি নাহে নে নাই এনেই নাহে নে পইচা খায়ে তেওঁলোক বাইহাটাতে বহি থাকে এনেই কি আকৌ জনাব পাৰিব নেকি বাৰু মোক দুই এষাৰ কথাখিনি নাহে ন তেওঁলোকে আহি ইয়াত চেকিং নকৰেহি যে কি পাইছে পেচেণ্টে ধৰক পাইছে নাপাইছে মানে স্বাস্থ্য কেন্দ্ৰ এটা খুলি দিছে আৰু গোটেই ইমানতো ডাঙৰ এটা সাপেখাতি অঞ্চলটোক কিমান ডাঙৰ এৰিয়া এইখিনি মানুহৰ কাৰণে কিমান এটা স্বাস্থ্যটোৰ ক্ষেত্ৰত মানে ধৰি লওক আপোনাৰ ইমাৰ্জেঞ্চীৰ এটা বিভাগ এটা এনেকৈ অনাদৰ কৰি পেলাই থোৱাটো মই দেখি ভাল পোৱা নাই আৰু দ্বিতীয়বাৰো কাকো আনিবলৈ নকওঁ সেইকাৰণে মানুহবোৰে আচলতে আজিকালি চৰকাৰী বুলি ক'লে যে নাক কুচায় সেইকাৰণে প্ৰাইভেট চেক্টৰত গুচি গৈছে নাৰ্ছিংহোমত যায় পিছত আকৌ চৰকাৰে ক'ব আমি ইমান সুবিধা দি আছোঁ ইমান সুবিধা দি আছোঁ টকা লাখ লাখকৈ খৰচ কৰি আছোঁ বুলি ক'ব কিন্তু খৰচ কৰাৰ নামত দেখিছোচোন ইয়াত আহিব কেলেই যদিহে দেখে লেট্ৰিন ব্যৱস্থা ভাল নহয় পানীৰ কোনো ব্যৱস্থা ঠিক নহয় পেচেণ্টে মেডিচিন এটা সুবিধা নাপায় তেতিয়াহ'লে আহিব কেলেই বাৰু আপুনি মোক কওকচোন বাৰু আপোনাৰো যদি কোনোবা থাকে আপুনি আনিব জানো কওক একেবাৰে অৱস্থা বেয়া মানে চৰকাৰে যে কি কৰিছে আপোনালোকে নেজানো আৰু আপোনালোকৰ যদি কমপ্লেইন বক্সত দিব লগা হয় মই এটা লিখিতভাৱে ইয়াত দি থৈ যাম বুলি ভাবিছোঁ অভিযোগ আৰু এইখিনি অভিযোগ আপোনালোকৰ ওপৰলৈ যায়নে নেযায় নেজানো নে ইয়াতে মেনেজ হৈ ইয়াতে কাগজ হিচাপে পৰি থাকে নেজানো কিন্তু পৰাপক্ষত কিন্তু মই যদি পাৰোঁ ওপৰলৈ জইণ্ট ডাইৰেক্টৰলৈহে দিম বুলি ভাবিছোঁ আপোনালোকৰ নিশয় চৰাইদউটো সাপ চৰাইদেউ ডিষ্ট্ৰিকতে পৰিব যাব নহয় জানো জইণ্ট ডাইৰেক্টৰ সাপেখাতি জইণ্ট ডাইৰেক্টৰেতো সাপেখাতি হয় ন মই লিখিত অভিযোগ এটা দিম বুলি ভাবিছোঁ উপায় নাই ধৰি লওক আপোনালোক ফোনটো কৰিলোঁ মানে ইয়াতে হেল্পলাইন বুলি লিখি থৈছিলে মই ভাবিলোঁ নিশ্চয় দুই এষাৰ পাতোচোন কিনো ব্যৱস্থাটো আছে হেল্পলাইন হেল্পলাইনত সেইবুলিহে ফোন কৰিলোঁ মই বস্তুটো জানিবৰ কাৰণে আমি এই হুচেইন ছাৰক দেখাইছিলোঁ আপোনালোকৰ ইয়াৰ তেখেতৰ একো নাই তেওঁ লিখি আপোনাৰ লিখি থৈ গুচি গৈছে পেচেণ্ট পৰি আছে বেডত যি হয় হ'ব বুলিয়ে ভাবিয়ে থৈ গৈছে যদিও ক'ব নোৱাৰোঁ কিন্তু চৰকাৰী দৰৱ হিচাপে ধৰি লওক কাহৰ দৰৱ দিছিলে অজ জ্বৰৰ দৰৱ দিছিলে যিখিনি দিছিলে চব এক্সপায়াৰ দৰৰ ওচৰা ওচৰি দৰৱহে দিছে এতিয়া খোৱাবলৈয়ো ভয় খাবলৈয়ো ভয় এতিয়া ধৰি লওক এতিয়া কি কৰিম বুলি ভাবিয়ে বোলো হেল্পলাইন দেখিলোঁ নাম্বাৰটো আপোনাৰ তাকে বোলো ফোন এটা কৰি কথাষাৰ পাতোঁ চাওঁঁচোন কিনো আছে কি নাই এই ব্যৱস্থাত এতিয়া আপোনাতকৈ কোনোবা ওপৰত আছে নেকি আৰু ফোন কৰিবপৰা ব্যৱস্থা আছে নেকি নাম্বাৰ আছে নেকি হয় হয় হয় যদি আপুনি মোক পাৰে নাম্বাৰটো দিবচোন যদি কোনোবা ওপৰলৈয়ো আছে মই বোলো দুই এষাৰ পাতি চাম বাৰু কেনেকুৱানো কেনেকুৱা এটা স্বাস্থ্য এইবোৰ কি ক'ব ভালুকৰ চাঙি বনাই থৈছে তেওঁলোকে যে আহিলেই মানুহৰ অসুবিধা বহুত দেখা পায় ঠিক আছে বাৰু মই যিমান পাৰোঁ এখন লিখি মেলি দিম আপোনাক মাত্ৰ কথাখিনি জনাইছোঁ আপোনাৰ লগত কথা পাতি ভাল লাগিছে কাৰণে মই কথাখিনি ক'লোঁ আপুনিও ক'ব যে এজন ৰোগী এটেণ্ডেণ্টে মোক এইখিনি এইখিনি কথা শুনাইছে মোৰো শুনি নিজৰে লাজ লাগিছে বুলি আপনি কথাষাৰ ক'ব দেই হয় হয় তাৰমানে আপোনালোকৰ এই স্বাস্থ্য তাৰমানে ডিউটি কৰিব লাগে কৰি আছেহে মানে নিজেও নিৰূপায় হিচাপে আছে নহয় জানো আহিলে তেওঁলোকক অকমান ক'ব যে আপোনালোকে যিখিনিৰ ওপৰত বৰমূৰীয়াসকল বহি বহি খাই আছে সেইখিনিৰপৰা আঁতৰি আহি অলপ মা ৰাইজক চকু দিয়ক তেতিয়াহে ৰাইজে আপোনালোকক নেক্সট বছৰ ভোটদান হয়ে হওক বা সুবিধাখিনি দিব বুলি অলপ কথাখিনি ক'ব আৰু আমি হ'লোঁ সৰু মানুহ আমি সৰু সৰু মানুহ বেছি কথা ক'লেও বেয়া আৰু নক'লেও বেয়া সেইটো কাৰণে ভাবিছিলোঁ আপোনাকনো ক'ৰ চিনাকি তথাপিতো মই হেল্প হেল্পলাইন বুলি আছে কাৰণে এইখিনি কমপ্লেইন যদি আছে ওপৰলৈ আপুনি ঠেলিব বুলিহে মই আপোনাক ক'লোঁ দেই হয় নিশ্চয় বাৰু জনাম বাৰু তেতিয়াহ'লে আপুনি এইখিনি কথা ওপৰলৈ খালি অলপ বৰমূৰীয়াসকলক কাণত যাতে পেলায় এজনে মোক এনেকৈ এনেকৈ কৈছে বুলি দেই নিশ্চয় আমি সজাগ কাৰণেতো আপোনাক ফোন কৰিছোঁ ঠিক আছে বাৰু দিয়ক তেতিয়াহ'লে আপুনি খালি কথাষাৰ ক'লেও আপুনিও বেয়া নেপাব আপুনিও কৰ্মচাৰী হিচাপে শুনিলে ধৰি লওক মোৰপৰা কিন্তু কথাখিনি ওপৰত যাতে কয় বৰমূৰীয়াসকলক সেইটোও অনুৰোধহে কৰিছোঁ আপোনাক দেই ৰাখিছোঁ তেতিয়াহ'লে হয় হয়